মই ভাবোঁ অসমীয়া ভাষাটোৱে আমাৰ অঞ্চলত বেলেগ আন ভাষা বিকাশত বুজাবুজিৰ প্ৰভাৱ পৰিছে কাৰণ আমি হয়তো কিছু ক্ষেত্ৰত কিছু ভাষা বুজি নাপাওঁ সেইবাবে আমি অসমীয়া ভাষাটো ব্যৱহাৰ কৰিবলগীয়া হয় আৰু আমি অসমীয়া ব্যৱ ভাষাটো ব্যৱহাৰ কৰা মানেই তেওঁলোকৰ ভাষাটো পাছ পৰি আছে কাৰণ তেওঁলোকৰ নিজৰ হয়তো স্থানীয় যিবিলাক আমাৰ অঞ্চলত ভাষা আছে ধৰি লওক মিচিং জনগোষ্ঠীসকলে মিচিং ভাষাত কয় বা আন বি যিবিলাক জনগোষ্ঠী আছে তেওঁলোকৰ নিজৰ নিজৰ ভাষাত ব্যৱহাৰ মানে কিয়নো অসমীয়া বুলি ক'বলৈ গ'লে অসমীয়া ভাষাটোৱে জনাতো অত্যন্ত চবৰে প্ৰয়োজন সেইবাবে অসমীয়া ভাষাটো তেওঁলোকে শিকাৰ ক্ষেত্ৰত শিকাৰ বাবে আমাৰ যিবিলাক স্থানীয় ভাষা আছে সেই ভাষাবিলাক তেওঁলোকে বিকাশ কৰিব পৰা নাই কিছু ক্ষেত্ৰত আৰু মই ভাবোঁ অসমীয়া ভাষাটোৰ ওপৰি আন ভাষাবিলাকো সমান কৈ মানে উঠি আহিব লাগে কিন্তু হয়তো সকলো ক্ষেত্ৰত এয়া সম্ভৱ নহয় সেইবাবে অসমীয়া ভাষাটোৰ বাহিৰেও আন যিবিলাক ভাষা হিন্দী পৰা আৰম্ভ কৰি হিন্দী ভাষাটোতো আমাৰ অঞ্চল খুব কমেই চলে কাৰণ যিহেতু আমাৰ ইয়াত হিন্দী ভাষী মানুহ নাই সেইবাবে অসমীয়া ভাষাটোৱে কিছু কিছু স্থানীয় ভাষাক অলপ পাছ পেলাইছে কিন্তু যিখিনি ভা মানে ভাষা আছে যিবিলাক নচলে সেইবিলাক আমাৰ ইয়াত কোনো মানে প্ৰভাৱ পৰা নাই